মই যেতিয়া ৰান্ধিবলৈ আৰম্ভ কৰোঁ প্ৰথমতে মই মোৰ চৰিয়া কেৰাহী কটাৰী মোৰ বাস্কেট চবজি থোৱা আৰু মই মোৰ শাক পাচলিবোৰ ধুই পেলাই প্লেটত উলিয়াই লওঁ তাৰপিছত মই গেছটো জ্ৱলাই গেছত গৰম তেল কৰি মোৰ চবজিখিনি কিট্চ্ছেন নাইফেদি কাটিবলৈ আৰম্ভ কৰোঁ চবজিখিনি কাটি শেষ হোৱা পিছত মই চবজিখিনিক তেলত এৰি দিওঁ তাৰপিছত মই তাত নিমখ অলপ মছলা অলপ

ৰেড চিলি পাউডাৰ পৰিমাণৰ ঢালি হেতা এখন লৈ চবজিখিনি কেৰাহীতে কম ষ্টিমত লৰাব আৰম্ভ কৰোঁ যেতিয়া চবজিখিনি অলপ সিজা যেন দেখো মই কেৰাহীখন ঢাকনিৰে ঢাকি দিওঁ তাৰপিছত মই গেছৰ ষ্টিমটো ল' কৰি চবজিখিনি প্ৰায় পাঁচ মিনিটৰ কাৰণে সিজিবলৈ এৰি দিওঁ চবজিখিনি সিজি অতোৱা পিছত মই গেছটো অফ কৰি কেৰাহীখন ছাইডলৈ আনি তাত আৰু এখন কেৰাহী দিওঁ য'ত দাইলটোৰ কাৰণে মই গৰম পানী কৰোঁ দাইলখিনি বাতিত ধুই অতোৱা পিছত মই কেৰাহীত ঢালি দিওঁ তাৰপিছত তাত নিমখ হালধি আৰু মছলা ঢালি মই দাইলখিনি বইল হ'বলৈ গেছৰ ষ্টিমটো হাই কৰি দিওঁ দাইলখিনি সেইমতেই পোন্ধৰ মিনিটৰ কাৰণে মই বইল হ'ব দিওঁ তাৰপিছত মই দাইলখিনি ঢাকনিৰে ঢাকি দিওঁ তাৰপিছত মই ষ্টিমটো কমাই দিওঁ গেছৰ কমাই দি প্ৰায় পোন্ধৰ মিনিটৰ কাৰণে মই বইল হ'ব দিওঁ বইল হোৱা পিছত মই গেছটো অফ কৰি দিওঁ গেছটো অফ কৰা পিছত মই মিট দা লৈ মাংসখিনি কাটিবলৈ আৰম্ভ কৰোঁ যদি ব্ৰইলাৰ মাংস অনা হয় মই মিট দাখন লৈ কাঠৰ টুকোৰা এটা লৈ মাংসখিনি জোখৰ হিচাপত কাটি চৰিয়াটোত উলিয়াই দিওঁ সেই চৰিয়াত মাংসখিনি আকৌ মই ধুই পেলাই টুকি থৈ অলপ দেৰি শুকাবলৈ মছলা পিঁয়াজ ৰচুন আদা সৰিয়হ জালুক আৰু নিমখ দি ঢাকি থওঁ তাৰপিছত মই কেৰাহী এখন লৈ গেছত দি কেৰাহীখনত তেল দিওঁ তেল দি প্ৰায় পাঁচ মিনিটৰ কাৰণে তেলখিনি গৰম হ'বলৈ এৰি দিওঁ তেলখিনি গৰম হোৱাৰ পিছত মই মাংসখিনি তেলত ঢালি দিওঁ তাৰপিছত চৰ্তা হেতা লৈ মই মাংসখিনি লৰাবলৈ আৰম্ভ কৰোঁ মাংসখিনি লৰাই লৰাই যেতিয়া তেলখিনি ৰঙা হৈ যায় আৰু মাংস পিচখিনি প্ৰায় সিজি যায় মই তাত অলপ পৰিমাণৰ চেনি দিওঁ যাতে মাংসৰ ৰংটো ৰঙাই হৈ থাকক তাৰ পিছত মই তাত হিচাপৰ নিমখ হালধি আৰু মছলা আকৌ দিওঁ যাতে মাংসখিনি অলপ টেষ্ট হওক তাৰ পিছত মই মাংসখিনিত ঢাকনিৰে ঢাকি গেছৰ ষ্টিমটো ল' কৰি প্ৰায় বিছ মিনিটৰ কাৰণে সিজিবলৈ দিও যিহে বিছ মিনিটৰ পিছত মাংসখিনি সিজি তৈয়াৰ হয় মই তেতিয়া তাত পানী অলপ দি গিলাচেৰে মাংসখিনি আকৌ লৰাওঁ লৰাই যেতিয়া মাংসখিনি মছলা লগত পানীৰ লগত মিক্স হৈ যায় মই আকৌ ঢাকনিৰে মাংসখিনি ঢাকি দিওঁ তাৰপছত একেবাৰে ল' ষ্টিমত গেছটো দি মাংসখিনি দি মই সিজিব দিওঁ যিহে বিছ মিনিটৰ পিছত মাংখিনি সিজি প্ৰায় খাব পৰা হ'ল সেই মাংসখিনি মই কি কৰোঁ গেছটো অফ কৰি দিওঁ আৰু কেৰাহীখন আঁতৰাই দিওঁ তাৰপিছত মই প্ৰেছাৰ কুকাৰ এটা লৈ চাউলখিনি ধুই লৈ অনুমান হিচাপে পানী ঢালি প্ৰেছাৰটো লক কৰি গেছত বঢ়াই দিওঁ আৰু গেছটো হাই ষ্টিমত দি দিওঁ বাতি এটাত মই চাটনি আৰু ছালাডৰ কাৰণে তিয়ঁহ কাটিবলৈ কিট্চ্ছেন নাইফ এখন লৈ মই ছালাডটো কাটো ছালাডত মোৰ প্ৰায় থাকে তিয়ঁহ পিঁয়াজ বিলাহী ৰচুন আদা কেঁচা জলকীয়া আৰু পিঁয়াজপাত সেইখিনিক ভালদৰে কাটি লৈ ছালাড বনাই তাৰ ওপৰত পৰিমাণৰ হিচাবেৰে মই নিমখ আৰু মছলা ঢালি দিওঁ তাৰপিছত সেইখিনি মই অলপ দেৰি ভাতখিনি নোহোৱালৈকে থৈ দিওঁ তাৰপিছত মই ভাতটো যেতিয়া চিটি মাৰে প্ৰেছাৰ কুকাৰে তেতিয়া মই ল' ষ্টিমলৈ কৰি দিওঁ ল' ষ্টিমত আৰু পাঁচ মিনিট ৰখা পিছত প্ৰায় ভাতখিনি সিজি যায় আৰু মই গেছটো আকৌ অফ কৰি দিওঁ সেইমতে মই কিট্চ্ছেনত চব বনাই অতোৱা পিছত মোব এটা আনি কিট্চ্ছেনটো চাফা কৰি মই খোৱাটো আৰম্ভ কৰোঁ খোৱাটো মই থাল এখনত হেতা এখন লৈ ভাতখিনি বাঢ়োঁ তাৰপিছত ছালাডখিনি মই বাতি পা উলিয়াই থাল কিনাৰতে সজাই লৈ তাত এখন ফৰ্ক খন দি দিওঁ যোনটো দি ছালাড খাব পাৰি আৰু এটা মই অমলেট বনাওঁ সেই অমলেটটোৰ কাণে আকৌ মই কি কৰো নন ষ্টিক ফ্ৰাই পেন এখন গেছত দি তেল দি তাত অলপ দেৰি গৰম হ'বলে তেলটো এৰি দিওঁ অমলেটটো মই বনোৱা আগত কণী এটা মই ভিতৰৰ পা উলিয়াই লওঁ উলিয়াই লৈ মই সেইটো ভাঙি পেলাই গিলাছত দিওঁ গিলাছটোত মই পিঁয়াজ ৰচুন আদা গৰম মছলা মিট মছলা ঢালি নিমখ অকণমান আৰু ধালি প্ৰায় এখন ফৰ্ক দি লৰাব লাগিব যিহে নিমখখিনি মিলি যায় অমলেটত চবজিখিনি কেৰাহী গৰম তেলত মই ফ্ৰাই পেনখনত অমলেটটো ঢালি দিওঁ তাৰপিছত মই ভাত খাবলৈ আৰম্ভ কৰোঁ আৰু এইখিনি সঁজুলি দি মোৰ কিট্চ্ছেনৰ ৰন্ধাবোৰ হয়